মই ভাল গুণৰ সঁচ আৰু সুস্থ জীৱ জন্তুবোৰ চিনাক্ত কৰোঁ তেওঁলোক যদি সুস্থ হয় সুস্থ হ'লে তেওঁলোকে ভালদৰে খায় দৌৰা মেলা কৰি থাকে শুই নাথাকে তেওঁলোক সুস্থ হয় আৰু শকত আৱত হয় যোনবিলাক সুস্থ নহয় তেওঁলোক পয়াঁলগা নিচিনা হয় তেওঁলোকৰ গঠন ভাল নহয় সুস্থ সবলবিলাকৰ গঠন বহুত ভাল হয় তেওঁলোকে ভালদৰে ঘাঁহ খায় যদি ছাগলী হয় গৰু হয় তেওঁলোকে ভালদৰে খায় ঘাঁহ খায় দৌৰা মেলা কৰে গাইগৰুৱে ভালদৰে গাখীৰ দিয়ে পোৱালিও তেওঁলোকৰ ভাল হয় আৰু যদি হাঁহ কুকুৰাৰ সুস্থ সবল হয় তেওঁলোকেও ধুনীয়াকৈয়ে চাউল ভাত আদি খায় দানাসমূহ খায় আৰু যদি তেওঁলোক সুস্থ নহয় তেতিয়া তেওঁলোকে মোজোঙা মাৰি বহি থাকে তেনেদৰেই মই জীৱ জন্তুবিলাক আৰু বিশেষকৈ মই ডক্তৰৰ পৰামৰ্শ লওঁ আমাৰ ওচৰতে এজন পশু চিকিৎসক আছে তেওঁৰপৰা মই মানে বুজিবলৈ চেষ্টা কৰোঁ তেওঁ তেওঁৰপৰা গোটেইখিনি বস্তু মই ভালদৰে বুজিছোঁ কেনেদৰে মানে জীৱ জন্তু সুস্থ হয় আৰু কেনেদৰে সুস্থ নহয় সুস্থ নোহোৱাবিলাক খোজে খোজ কাঢ়িব নোৱাৰে ভালদৰে শুই থাকে আৰু যোন ভালদৰে নাখায় আৰু যোনবিলাক সুস্থ ভালদৰে খায় উৎপাত কৰে বহুত দৌৰা ঢপৰা কৰি থাকে সেয়াই চিকিৎসকে মোক ভালদৰে বুজাই দিছে মই তেনেদৰেই বুজিছোঁ